মই অনলাইনৰ পৰা তিনি দিন আগতে কাপোৰ এটা অৰ্ডাৰ দিছিলোঁ কাপোৰটো আহিল কিন্তু মই দিছিলোঁ চুৰিদাৰ আহিল শাৰী সেনেকেতো নহয় না এতিয়া আমি গাঁৱৰ মানুহ বুলিয়ে মিছাকৈ দিছে না চবকে সেনেকৈ দিয়ে মই কিমান টাইম চাইম নাপাওঁ কাৰণে অনলাইন অৰ্ডাৰ দিলোঁ চবেই কয় অনলাইন দিব লাগে অনলাইন দিব লাগে অনলাইন দিলে বোলে ভাল বোলে অনলাইনত বোলে ভাল আহে বোলে তাৰ পিছত মই দিলোঁ মোৰ আহিল শাৰী আৰু শাৰীও হ'ল সেই একদম কেংমৰা কাপোৰ এখন কাপোৰখনৰ অৱস্থা নাই সেইখন শাৰীতো মই কতো পিন্ধিবও নোৱাৰোঁ আৰু আমিতো আৰু সেনেকৈ আৰু ইমান বিশ্বাস কৰি দিছোঁ তো বিশ্বাস কৰি দিয়াৰ পিছত সেনেকৈ অহাৰ পিছত কিমান প্ৰব্লেম হৈ গৈছে আমাৰ এতিয়া ঘূৰাব চুৰাবতো নাজানো মইতো ইমান আৰু নেটো ইউজ কৰিব নাজানো কিবাকৈ ওচৰৰ ছোৱালী এটাক কওঁতে অৰ্ডাৰ দি দিলাক তাৰ পিছত আহিল শাৰী সেনেকেতো আৰু নহয় মই বস্তু এটা ভালকৈ পালে ভাল এতিয়া আমাৰ এতিয়া গাঁৱৰ কাৰণে হয় না চবতে হয় বা আৰু আপোনালোকে সেইগিলাখন অকণমান চাব লাগে সেনেকৈ